হয় মই গাঁৱৰ মানুহ সদায় মই ছোৱালীজনীৰ লগত পাঁচ ছয় বছৰে যাত্ৰীবাহ বাছত অহা যোৱা কৰি আছো কিন্তু তাত যথেষ্ট কিছুমান অসুবিধা পাওঁ কিছুমানে উঠাবলেই মন নকৰে আৰু কিছুমানে খুব আগ্ৰহেৰে মাতে তাত কেতিয়াবা বেয়া লাগে যে আমাৰ বাছত এপিনে মহিলা আৰু এপিনে পুৰুষ বুলি থাকিব লাগে ইমান ঠেলা হেঁচাৰ মাজত আহোঁ মই যথেষ্ট কষ্ট পাওঁ